হয় মই ঘৰত তুলসী আৰু অন্যান্য বনষৌধি গছ ৰোপণ কৰোঁ তুলসীত তুলসী এবিধ বনষৌধি গছ তুলসীৰ বহুত গুণাগুণ আছে আৰু তুলসী কেইবা প্ৰকাৰো আছে যেনে কলীয়া তুলসী ৰাম তুলসী বগা তুলসী আমাৰ পানী লগা কাহ ডিঙিৰ চেৰচেৰণি হ'লে আমি তুলসী পাত কেইটামান চিঙি আনি অকণমান পানীত উতলাই যদি আমি খাওঁ তেতিয়া আমাৰ ডিঙিৰ চেৰচেৰণি কাহ যিহেতু এই প্ৰাথমিক চিকিৎসাৰ জৰিয়তে আমি কিছু আৰাম পাব পাৰোঁ আৰু এই তুলসীৰ তলত ভগৱান বিষ্ণুয়ে বাস কৰে ভগৱান বিষ্ণুক মই বহুত বিশ্বাস কৰোঁ ভগৱানৰ অবিহনে এই পৃথিৱীত আৰু কোনো নাই তুলসীৰ বাহিৰে মই বহু বনষৌধি গছ ঘৰত মই ৰোপণ কৰিছোঁ যেনে ব্ৰাহ্মী শাক ব্ৰাহ্মী শাক খালে আমাৰ মগজুৰ স্মৃতিশক্তি বাঢ়ে দুপৰ টেঙা দুপৰ টেঙাৰ পাতে পাত ডেইলি পাঁচখিলা বা সাতখিলাকৈ খালে আমাৰ প্ৰস্ৰাৱ খোলোচা কৰে আৰু পাথৰ হ'লেও আমাৰ সেইখিনিও কিছু নিৰাময় কৰে আমলখি শিলিখা এইবোৰো বহুত বনষৌধি গছ আমলখি শিলিখায়ো আমাৰ পেটৰ যি এচিডিটি সেইখিনিও নিৰাময় কৰে কেহেৰাজ বন কেহেৰাজ বনে যিটো আমাৰ কাটিলে কটা চিঙা হ'লে মানে তাত আমি বান্ধি দিলে কটা চিঙা ঘা তেজ সোনকালে বন্ধ কৰে আৰু জেতুকা গছো আছে আমাৰ ঘৰত জেতুকা পাত গাৰ ছালৰ কাৰণে ভাল আৰু চুলিতো আজিকালি লগোৱা হয় জেতুকা পাত লগালে হাই প্ৰেচাৰো কিছু নিৰাময় কৰিব পাৰিব কলমৌ কলমৌ এবিধ বনষৌধি গছেই কলমৌ খাব লাগে কলমৌ খালে এইটো আইৰণ বৃদ্ধি হয় শৰীৰত মালভোগ খুতুৰা মালভোগ খুতুৰাও এবিধ বনৌষধি গছেই মালভোগ খুতুৰা খালে পাথৰ পাথৰ হ'লে মানে সেইখিনিও নিৰাময় কৰে এলভেৰা এলভেৰাও মই ৰোপণ কৰিছোঁ এলোভেৰা আমাৰ দেহৰ গাৰ যিহেতু সৌন্দৰ্য বঢ়ায় আৰু আমাৰ চুলিখিও বহুত সৌন্দৰ্য বঢ়ায় এৰাপাত এৰাপাত গছো যিহেতু বনৌষধি গছ এৰাপাত গছৰ পাত কেইটামান লৈ আমি পিহি মেলি যিহেতু কেঁচুমূৰীয়া ৰোগতো ইয়াৰ চিকিৎসা দিয়া হয় এই প্ৰাকৃতিক ঔষধসমূহ এণ্টি বায়টিকো বেছি ফলপ্ৰসূ বুলি মই

জানিব পাৰিছোঁ